ক'ত আছে মই ইয়াতে ৰখি আছোঁ আপোনাক অঁ জিতু ডেকা জিতু টকা হয় ব্ৰীজৰ তলত আছে নেকি মই আপোনাৰ এই ব্ৰীজটোৰ ওপৰত আছোঁ অঁ ওপৰত আছোঁ অঁ না না নাই লোকেচনটো এইখিনিত নহয় মই য'ত আছোঁ খাৰা হৈ তাৰ পৰাই লোকচনটো দিছিলোঁ

ত' আপোনাৰ যোনটো আমাৰ এই আমিনগাঁও পিনে যোৱা ৰাস্তাটো এইখিনিত আছোঁ সেইটো চাইদত আছোঁ মানে না আমি যাবতো ইপিনে লাগিব ন আপুনি এইখিনিলৈকে আহি যাওক ইয়াৰ পৰা গুচি যাম আৰু মোৰ লগত মানে অকণমান বেগ আছে মই এই আই আই টিৰ পিনে যাম

দুইশ পঁচিছ টকা দেখাইছে

অফলাইন আপুনি কিমান ল'ব কিমান কিমান বিছ টকাতো মোৰ লোকচানে হৈ যাব ন' ওলোটা আৰু নাই আপোনাৰ কথাটো বুজি পাইছঁ কিন্তু মোৰ কথাটো হৈছে মই আল্টিমেটলি দেখাইছে ইমান তাতকৈ আপুনি এক্সেছ মাং সুধিছে আৰু ত' অলপ প্ৰব্লেম হৈ যায় ন অঁ ঠিক আছে দিয়া হ'ব দিয়া নহ'লে আৰু